কি কয়

তেনেধৰণে বনাই আছোঁ

জীৱিকা হিচাপে লৈ মই কৰি আছোঁ আউ ভৱিষ্যতে কৰিব পাৰিম আৰু ঠিক তেনেধৰণে আৰু মানে কৰিব পাৰিম বুলি মই আশা কৰিছোঁ